অসমৰ ব্যৱস্থাই ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ বিষয়টোৰ ওপৰত বহুতো মকামিলা কৰা হয় অসমৰ প্ৰতিখন ষ্টেটতে প্ৰতিখন ৰাজ্যতে একোখনকৈ প্ৰতিখন ৰাজ্যতে একোখন প্ৰতিখন ৰাজ্যৰ একোখন জিলাতেই এখন এখন এখন সদৰ থানা ৰখা হয় সেই সদৰ থানাৰপৰাই তাতে এছ চি এছ আই এছ পি এছ আই এছ আই পুলিচ আৰক্ষীবাহিনী যেনেকৈ ঠাইত এনেকৈ বহুতো থকা হয় তাৰপৰা বহুতো জনসাধাৰণৰ বহুতো সুবিধা হয় যেনে এই সেই মানুহৰ হাই হাই হাই কাজিয়া লগা হয় হাই কাজিয়াবিলাকত কোনোবা এখন ঠাইত মেলা বা বহাগী মেলা এখন পতা হয় তাত মানুহৰ বহুতো ক্ষেত্ৰতে বহুতো ক্ষেত্ৰতে হাই কাজিয়া লগা হয় সেই সেইবিলাকত পুলিচে পুলিচ পুলিচ আৰক্ষী বাহিনীও মকামিলা কৰা হয়

বহুতো মানুহৰ কাজিয়া পেঁচাল হৈ থাকে সেইবিলাকৰ প্ৰতিটো মকামিলা কৰিব পাৰে একোজনকৈ আৰক্ষী বাহিনীয়ে সেই আৰক্ষী বাহিনীৰপৰা মানুহৰ বহুতো বহুতো সুবিধা হয় নহয় বহুতো সুবিধাও হয় সেই আৰক্ষী বাহিনীয়ে আৰক্ষী বাহিনীৰপৰা কিছুমান কিছুমান জেগাবিলাকত একোজন মানুহে একোজন মানুহক মাৰ্ডাৰ কৰি কিছুমান ক্ষেত্ৰত মাৰ্ডাৰ কৰিবও পাৰে সেই মাৰ্ডাৰবিলাকৰপৰা মাৰ্ডাৰবিলাকত মাৰ্ডাৰবিলাকত তাত পুলিচে মকামিলা কৰা হয় সেই পুলিচেই তাত লিখা মেলা কৰি পুলিচ পুলিচেই লিখা মেলা কৰি পুলিচ আৰক্ষী বাহিনীয়ে লিখা মেলা কৰি সেই থানালৈ নিয়া হয় সেই থানাই থানাত পুলিচ আৰক্ষী বাহিনী সেই যোনটোৰ ওপৰত কেছটো কৰা হয় তাত তেওঁলোকে সেই পুলিচটোকে এজাহাৰ এজাহাৰ দিয়াৰ পিছত এজাহাৰখন অ' চিক বা এছ আই লোৱাৰ পিছত তাত কেছটো মকামিলা কৰি যদি কেছটো কেনেবাকৈ কিছুমান ক্ষেত্ৰত মকামিলা নহ'লে একোখনকৈ জেললৈ প্ৰেৰণ কৰা হয় প্ৰতিখন জিলাতে আৰক্ষীয়ে জেলৰো জেলৰো ভাগ থাকে সেই জেলৰ জেলতো কিছুমান মানুহক কাৰাদণ্ড দিয়া হয় পুলিচ আৰক্ষী বাহিনীয়ে আমাৰ আমাৰ প্ৰতিৰোধ আমাৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ বিষয়টোৰ ওপৰত বহুতো মকামিলা কৰে আৰক্ষী বাহিনী নহ'লে এই আমাৰ জেগাতো আমাৰ ঠাইডোখৰ হাই কাজিয়াৰপৰা বহুতো মাৰ পিট গণ্ডগোল হ'লহেঁতেন সেই আৰক্ষী বাহিনী আমাৰ এই ঠাইডোখৰ ওপৰত ঠাইডোখৰত ঠাইডোখৰৰ মানুহবিলাকক ভয় বা ভয় কৰা বহুতো ভয় হেৰি হোৱাৰপৰা বহুতো বঞ্চিত কৰি ৰাখে